অঁ আমি মাঘ বিহুত মাঘ বিহুত আমাৰ বহুত যা যগল বহুত যা যগৰ লাগে আমি ঘৰতে পিঠা বৰাৰ পিঠা বনাওঁ বৰাৰ পিঠা বনাবা লাগে তাৰপিছত লাড়ু নাৰিকলৰ লাড়ু নাৰিকলৰ লাড়ু ইফালে গুড়িৰ লাড়ু তাৰপিছত তোমাৰ বহুখিনি তোমাৰ যা যগৰ লাগে মাঘ বিহুত আৰু তোমাৰ খানা পিনাৰ কথাও ৰাতি হ'লেও উৰুকাৰ দিনাখন বহুত বজাৰ লাগে তোমাৰ মাছ মাংস গোটেইখানি বাঢ়িলে হাঁহ যোগাৰ গোটেইখিনিয়ে লাগে যা যোগাৰ আৰু তোমাৰ লক্ষী পূজাত লক্ষী পূজাতো বহুত যা যগৰ লাগে ৰাতি আমি ঘৰতে আসন পাতোঁ আসনত বহুত যা যগৰ লাগে লক্ষী পূজাত লক্ষী পূজাত লক্ষী পূজাটো আমি ঘৰতে পালন কৰোঁ সেইটোত তোমাৰ বৰ বিৰাট ভাল লাগে ল'ৰা ছোৱালীহঁতক লগত ৰাখি মাত্ৰক পূজাটো আমি ঘৰতে ৰাতি পাতোঁ তাত তোমাৰ গাজি গাজি মুগৰ গাজি বুট নানান ধৰণৰ বৰহমথুৰি বহুত বস্তু থাকে তাত আৰু মাঘ বিহু বহাগ বিহুত বহাগ বিহুত বিহু হুঁচৰি আমাৰ ঘৰৰ ওচৰতে পাতে বিহুটো তাত আমি সেই কৰোঁ বহাগ বিহুটো আমি বহাগ বিহুটো আমাৰ কাৰণে বহুত ডাঙৰ বহাগ বিহুত বহাগ বিহুতো আমাৰ এনেকে পিঠা লাড়ু ঘৰতে বনা যায় ঘৰতে আমি পিঠা কৰোঁ লাড়ু কৰোঁ বহাগ বিহুত মাহ কাৰাইটো বনাওঁ বহুত আৰু নানান ধৰণৰ বস্তু বনাই খওঁ আমি ব'হাগ বিহুতো মাঘ বিহুত হওক ব'হাগ বিহুত হওক আৰু তোমাৰ এই লক্ষী পূজাত আমি গোটেইকেইটা নিয়ম নীতি আৰু বছৰে পালন কৰি আহিছোঁ আমি বেছি দীঘলীয়া নকৰোঁ মই কথা ক'ব বেছি নাজানো অসমীয়া ভাষাতে এইখিনি কৈছোঁ বেছি কথা ভাষা ক'ব নাজানো আৰু